অঁ হয় হয় হয় অঁ ফেন আছে দোকানত কিমান কিমান কিমান দামী লাগে ষ্টেণ্ড ফেনত আপোনাৰ তেইছশ চৌব্বিছশমান পৰিব কোনটো লাগে এতিয়া কোম্পানী ঊষা লাগে নে পূজা লাগেনে অৰিয়েণ্ট লাগেনে অঁ অৰিয়েণ্টটো তোমাৰ পঁচিছশ ছাব্বিছশমান পৰিব নাই দামটো অলপ বাঢ়িছেই দুহেজাৰত দিবলৈ নোৱা দুহেজাৰত দিব নোৱাৰিম বাইদেউ অঁ বেছি কমাইছে বেছিকৈ কমাইছে চিনি পাইছোঁ

কমাবলৈ কিমান দিছা দুহেজাৰ দিছা এতিয়া এশ টকামান কমাব পাৰিম আৰু অঁ নোৱাৰি নহয় এইবোৰ আজিকালি কাৰেণ্টৰ দামবোৰ বহুত বাঢ়িলে নহয় বস্তুবোৰ এখন আৰু পঞ্চাছ টকামান আৰু কমাই দিম বাৰু কি বস্তু অঁ ফ্ৰিজ চাই চাই দাম আছে ন হাজাৰ বাৰ হাজাৰ চৈধ্য হাজাৰ বিছ হাজাৰ এনেকৈ কিমান দামী বা লাগে পোন্ধৰ হাজাৰ অঁ পোন্ধৰ হাজাৰ পাই যাব আছে বৰ ধুনীয়া ধুনীয়া কোম্পানী এতিয়া ভাল ভাল কোম্পানী আহিছে মাল কেতিয়াকৈ লাগে বা হয় নেকি বাৰু বাৰু বাৰু আছে আছে হ'ব বাৰু ঠিক আছে আহিব বাৰু ঠিক আছে হ'ব হ'ব ঠিক আছে আহিব হ'ব